মই ঘৰত বিভিন্ন ধৰণৰ পানীয় প্ৰস্তুত কৰোঁ বিশেষকৈ গৰম গৰম ছিজনত বিভিন্ন ধৰণৰ পানীয় প্ৰস্তুত কৰা হয় কিয়নো য যিমানে গৰম বাঢ়ে সিমানে আমাৰ দেহত পানীৰ পৰিমাণ কমি যায় আৰু আৰু সেয়েহে জুলীয়া ধৰণৰ যিসমূহ খাদ্য সেইসমূহ মই প্ৰস্তুত কৰাত বেছি প্ৰিফাৰ কৰোঁ যেতিয়া গৰম হয় তেনেকুৱা সময়ত আচলতে আমি যিমান পাৰোঁ সিমান জুলীয়া খাদ্য গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় জুলীয়া যিসমূহ পানীয় সেইসমূহে শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰখাৰ লগতে দেহক পুষ্টিও যোগায় গৰমৰ দিনকেইটাত আমি ঘৰতে বিভিন্ন ধৰণৰ বিশেষ পানীয় প্ৰস্তুত কৰি ল'ব পাৰোঁ বিশেষকৈ মই বিভিন্ন ধৰণৰ পানীয় প্ৰস্তুত কৰোঁ এনেবোৰৰ এনেবোৰ পানীয়ই দেহ জুৰ কৰি পেলায় লগতে শৰীৰটোক সুস্থ সবল কৰি ৰাখিব পাৰে তদুপৰি শৰীৰৰ যিসমূহ মেদবহুলতা সেইসমূহ দূৰ কৰাতো বিভিন্ন ধৰণৰ সহায় কৰে গতিকে মই এতিয়া ক'বলৈ লৈছোঁ কেনেকুৱা ধৰণৰ পানীয়নো আমি আচলতে ঘৰত সহজে প্ৰস্তুত কৰিব পাৰোঁ প্ৰথমে ক'ব বিচাৰোঁ যে তিঁয়হৰ ৰস আমি তিঁয়হৰ ৰস প্ৰস্তুত কৰিব পাৰোঁ নেমুৰ ৰস প্ৰস্তুত কৰিব পাৰোঁ ঠিক তেনেদৰে এল'ভেৰাৰ ৰস প্ৰস্তুত কৰিব পাৰোঁ আদাৰ ৰস বা বিভিন্ন ধৰণৰ ফলসমূহ মিশ্ৰণ কৰি তাৰ পৰা আমি যিসমূহ ৰস প্ৰস্তুত কৰোঁ সেইসমূহে আমাৰ আমাৰ দেহত আচলতে পানীৰ যোগান ধৰে এতিয়া আমি চাওঁ সেই পানীয়সমূহনো কেনেধৰণে আমি প্ৰস্তুত কৰোঁ তিঁয়হৰ ৰসৰ বিষয়ে যদি চাওঁ তেতিয়াহ'লে আমি ঘৰতে মিক্সি ব্যৱহাৰ কৰি বা পতাত বটিও তিঁয়হৰ ৰস উলিয়াব পাৰি ৰাতি শোৱাৰ পূৰ্বে তিঁয়হৰ ৰস আমি খাব লাগে ই বৰ উপকাৰী তিঁয়হৰ ৰসে পেটৰ মেদ দূৰ কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে তিঁয়হৰ ৰস শীতল আৰু ই পঞ্চল্লিছ কেলৰিযুক্ত ছালৰ স্বাস্থ্য ৰক্ষাতো তিঁয়হৰ ৰস উপকাৰী বুলি আমি ক'ব পাৰোঁ লগতে ঘৰতে প্ৰস্তুত কৰা আন এবিধ পানীয় হৈছে যে নেমু ৰস নেমু ৰসে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপকাৰী এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে দেহৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে মেদ হ্ৰাস কৰি এনে পানীয়ই শৰীৰৰ ওজন কমাব পাৰে তদুপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে প্ৰাকৃতিকভাৱে ভিটামিন চি পোৱাৰ বিকল্প নেমু ৰসৰ বাদে আন একো হ'ব নোৱাৰে তাৰপাছত যদি চাওঁ আমি এল'ভেৰাৰ ৰস এলভেৰাৰ জুচো ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰি মাত্ৰ এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব যাতে যিজোপা গছৰ পৰা এনে ৰস উলিওৱা হয় সেই গছজোপা যাতে এল'ভেৰা হয় বহুতেই দেখাত একে হোৱাৰ বাবে আন গছকো এল'ভেৰা বুলি ভুল কৰে এল'ভেৰা ৰসে ছাল মসৃণ কৰি তোলে আৰু শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে ৰাতি শোৱাৰ পূৰ্বে একাপ এল'ভেৰাৰ জুচ খালে বহুত উপকাৰ হয় আন এবিধ ঘৰতে প্ৰস্তুত কৰা পানীয় হৈছে আদাৰ ৰস আদা হজমী শক্তিৰ বাবে বহুত উপকাৰী লগতে ই অল্পপিণ্ড সমস্যাও দূৰ কৰিব পাৰে দৈনিক কেইচামুচমান আদাৰ ৰস খালেও শৰীৰৰ মেদ কমাৰ লগতে হজমি শক্তিও বৃদ্ধি পায় অৱশ্যে সকলো মানুহে আদাৰ ৰস সহ্য কৰিব নোৱাৰে সেয়েহে যিসকলৰ এনে ৰস অপকাৰ কৰে যেন ভাৱ হয় তেওঁলোকে আদাৰ ৰস নোখোৱাই ভাল অত্যাধিক আদাৰ ৰস খালে দেহত তেজ গোট মৰা শক্তি কমি যাব পাৰে সেইবাবে কেইচামুচমান আদাৰ ৰসেই যথেষ্ট তাৰপাছত যদি আমি চাওঁ ঘৰতে বিভিন্ন ধৰণৰ ফল একলগ কৰি আমি মিশ্ৰিত ৰস তৈয়াৰ কৰিব পাৰোঁ তাৰ বাবে আমি তিঁয়হ ধনিয়া নেমু আদা আৰু এল'ভেৰাৰ ৰস পানীৰ লগত মিহলাই তাত সামান্য ক'লা নিমখ দি আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ মেদ কমে এনেবোৰ ৰসৰ লগতে আমি ঘৰতে আম আনাৰস ক'লা জাম আদিৰ ৰসো প্ৰস্তুত কৰি খাব পাৰোঁ এনে ৰস প্ৰস্তুত কৰোঁতে খৰচো বেছি নপৰে আৰু সময়ো নালাগে